হেল্ল' অ কংকন গগৈ হয়নে বাৰু মই তিনিচুকীয়াৰ পৰা ক'লোঁ অ মই শিৱসাগৰ ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ শিৱসাগৰত ফুৰিবলৈ গ'লে এনে থকা মেলাৰ ব্যৱস্থাটো হ'ব নাই বাৰু তাত আছে ন'

অ অ হেৰি তাৰপিছত আৰু তুমি গাড়ী এখন ব্যৱস্থা কৰি মোক এনে জেগাবিলাক অকণমান চাব পৰাকৈ ৰংঘৰ কাৰেংঘৰ তেনেকৈ তলাতল ঘৰ গাড়ী এখনৰ ব্যৱস্থা কৰি দিব পৰা হ'ব নাই বাৰু পাৰিবা

এতিয়াতো ব'হাগ বিহু আহি আছে ব'হাগ বিহুৰ হেৰিয়াতো চাগৈ বিহুৰ দিনাখন ৰংঘৰ তাত চাগৈ বিহুৰ হেৰিও হ'ব চাগৈ উদযাপন কৰিব অ অ অ অ সেইবিলাক অ অ অ অ অ অ তেনেহ'লে সেইবিলাকো লগতে চাই আহিম তুমি সেইখিনি ব্যৱস্থা কৰিবা মোক গাড়ী এখন আৰু থকা ৰুম এটা দেই তোমাৰ অ মই গৈ পেলাই তোমাক কণ্টেক কৰিমগৈ তাত ঠিক আছে হ'ব তেতিয়াহ'লে অ ঠিক আছে হ'ব হ'ব ঠিক আছে অ